আমাৰ মানুহৰ শৰীৰৰ প্ৰধান অংগ হ'ল চকু এই চকুকেইটা নহ'লে আমি মানে জীৱনটোৱেই মানে অথলে যোৱাৰ গতে হয় সেইকাৰণে আমি চকুকেইটা সদায় যত্ন আৰু পৰিষ্কাৰকৈ ৰখা ৰখোৱাটো দৰকাৰ বিশেষকৈ আমি ওলাই গ'লো ধৰক ওলাই যোৱাৰ সময়ত সদায় চকুকেইটাৰ ৰক্ষাৰ কাৰণে আমি চানগ্লাছ ব্যৱহাৰ কৰিব পাৰোঁ আৰু ঠিক তেনেধৰণে ঘৰলৈ আহিলোঁ আহি ধুনীয়াকৈ চকুকেইটা পৰিষ্কাৰ পানীৰে আমি চকুকেইটা ধুলোঁ আৰু ৰাতি শোৱাৰ সময়ত সদায় চকুকেইটা চকুৰ বিভিন্ন ধৰণৰ এক্সাৰচাইজ বা ব্যায়াম পোৱা যায় আমি সেইখিনিও লাহে লাহে কৰিব লাগে সেইখিনি কৰিলেও আমাৰ চকুকেইটা বহুত উপকৃত হয় আৰু বিশেষকৈ কিছুমান মানুহৰ চকুৰ পটককৈ ইনফেকশ্যন আহে সেইকাৰণে কিছুমান বস্তুৰ পৰা আমি সদায় আঁতৰি থাকিব লাগে যেনে ধৰক ধূলি মাকতি কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বা অতিৰিক্ত বতাহত ঘূৰিলে চকুৰ ইনফেকশ্যন হোৱা দেখা যায় সেইকাৰণে চকুকেইটা সদায় মানুহে ৰক্ষা কৰি থাকিব লাগে বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেনেকুৱা সাৱধান কিছুমান ল'ব লাগে যেনে ধৰক ল'ৰা ছোৱালী ধূলি মাকতি লাগি খেলিছে বা সিহঁতি দৌৰাধপৰা কৰোঁতে কিবা চকুত সোমাইছে সেই সোমোৱা চকুত সোমোৱাৰ লগে লগে মানুহে সদায় লাহে লাহে চকুকেইটা তল ওপৰ কৰি চাব লাগে যাতে কিবা যদি সোমাইছে চকুটোৰ ভিতৰত যাতে বেছি আঘাত প্ৰাপ্ত নহওক সেইবাবে মানুহে সদায় সাৱধান সাৱধান হৈ চলিব লাগে বিশেষকৈ মানুহৰ শৰীৰৰ প্ৰধান অংগ চকু সেইকাৰণে আমি চকুকেইটাৰ যত্ন লোৱাটো খুবেই দৰকাৰী মাজে সময়ে বা ছমাহ এবছৰৰ ভিতৰত চকুত একো নহ'লেও বিশেষ চকুৰ বিশেষজ্ঞৰ ওচৰলে গৈ চকুকেইটা আমি ভাল হৈ আছেনে নাই পৰীক্ষা কৰাব লাগে তেতিয়া আমি গম পোৱা যাব যে চকুকেইটা কিমান

বেছিকে সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মোবাইল বা টিভি ব্যৱহাৰ কৰিবলে দিব নালাগে টিভি চালেও দূৰত্ব বজাই ৰাখিহে সিহঁতক চাবলে দিব লাগে অৱশ্যে মোবাইলটোতো ল'ৰা ছোৱালীৰ কাৰণেই বেয়াই তথাপিতো আজিকালি ল'ৰা ছোৱালীয়ে নুশুনে যে চালেও সিহঁতক খুব কম সময়ৰ কাৰণেহে অভিভাৱকে মোবাইলটো এৰি দিব লাগে সেইকাৰণে আমি চকুকেইটা সদায় ভাল হৈ থকা থকাটোৱে বিচাৰোঁ ভাল হৈ থাকিব লাগে সকলোৱে চকু লৈ পেলাই সাৱধানতা অৱলম্বন কৰিব লাগে